অসমত বিভিন্ন যিহেতু অসম ভাৰতবৰ্ষৰ এটা অংগৰাজ্য আৰু গণতান্ত্রিক দেশৰ এখন ৰাজ্য হিচাপে অসমতো স্বাধীনতাৰ পিছৰ পৰাই গণতান্ত্রিক শাসন চলি আছে বিভিন্ন সময়ত ইলেকচনবোৰ হৈছে ভোটবোৰ হৈছে সেই হিচাপে বিভিন্ন দল সংগঠন দলে যি ৰাজনৈতিক দলে জয়লাভ কৰিছে আৰু ৰাজ্য়খন ৰাজ্যত শাসনো চলাইছে কেতিয়াবা সেই শাসন সফল হৈছে কেতিয়াবা একেবাৰে বিফল হৈছে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যদি অসমত উদ্ধৱ হোৱা প্ৰধান সমস্যা আৰু তাৰ সমাধানসমূহ আলোচনা কৰিবলগা হয় তেনেহ'লে যদি উন্নয়নৰ দিশটো চাওঁ তেনেহ'লে যদি আমি বৰ্তমান চৰকাৰৰ ক্ষেত্ৰত চাওঁ বৰ্তমান চৰকাৰে বিশেষকৈ আন্ত গাঠনিৰ ক্ষেত্ৰত বহুত ধৰণৰ গুৱাহাটীত বিশেষকৈ অসমৰ বিভিন্ন উন্নয়নৰ উন্নয়নমূলক কামবোৰ আৰম্ভ কৰিছে যেনেকে যাতায়তৰ বাবে ৰাস্তা ঘাটবোৰ নিৰ্মাণ কৰা হৈ আছে বিভিন্ন দলং বিভিন্ন সেতু নিৰ্মাণ কৰা হৈছে বিশেষকে বি জে পি চৰকাৰ অহাৰ পিছত এই কামবোৰ বেছি ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে কিন্তু তাৰ মাজতো আমি চাব লাগিব এই উন্নয়নৰ কামখিনি আগবঢ়ায় এই উন্নয়নৰ কামখিনি কিমান আচলতে পৰিকল্পিতভাৱে কৰা হৈছে নো যধে মধে কৰা হৈছে কাৰণ আমি বহুত সময়ত দেখোঁ যে এখন ৰাস্তা বনোৱা হয় তাৰ দুদিন পিছতে দেখা য়ায় যে সেই নতুন ৰাস্তাখন আকৌ খান্দা হৈছে কাৰণ কিয় ৰাস্তাৰ তলত পাইপ এটা দিব পাহৰি গ'ল এই যে বিভিন্ন বিভাগবোৰৰ মাজত যে সিহঁতৰ এটা সম্পৰ্ক নাই বা যিটো কানেকচন সেই বস্তুটো যাতে নহয় যাতে কাৰণ সেই যে পইচাবোৰ সেই যে টকাবোৰ যে অপব্যয় হৈছে এইবোৰ কাৰণত সেই টকাবোৰ ৰাইজৰ টকা সেই উন্নয়নৰ ক্ষেত্ৰত আমি এতিয়া উন্নয়নৰ উন্নয়ন শীল কামবোৰ কৰিব লাগে উন্নয়ন কৰিব লাগে বিকাশ সেই কৰিব লাগে সেই সময়ত আমি এই বস্তুটো চাব লাগিব যে সুপৰিকল্পিতভাৱে হৈছেনে তাৰবাবে এটা প্লেন এটা আছে মানে এইটো খুবেই চোৱা দৰকাৰ তাৰ লগতে আমি চাব লাগিব আমি উন্নতি বুলি ক'লে যিটো বুজি পাওঁ যে খুব ডাঙৰ ডাঙৰ ভাল ৰাস্তা ঘাট হ'ব লাগিব ভাল উচ্চ মহলা থকা বিল্ডিংবোৰ হ'ব অট্টালিকাবোৰ হ'ব লাগিব তাৰবাবে সেই যে আমি সেই যে অট্টালিকাবোৰ নিৰ্মাণ কৰিছে ৰাস্তা ঘাটবোৰ যে নিৰ্মাণ কৰিছোঁ তাৰ বাবে প্ৰকৃতিক জধে মধে নষ্ট কৰি আছোঁ যিটো বৰ্তমান সময়ত গুৱাহাটীৰ দৰে চহৰত দেখা পাওঁ আমি যে খুব হাইৱেৰ বাবে হওক ব্ৰিজ এখন দলং বনোৱাৰ বাবেই হওক জধে মধে গছবোৰ কটা হৈছে যাৰ প্ৰভাৱ আনকি ইতিমধ্যে পাইছোঁ যে গৰম কি হাৰত বৃদ্ধি পাইছে আমি জানুৱাৰী মাহত ফেব্ৰুৱাৰী মাহতে এনেকুৱা গৰম পাইছোঁ এই যে পৰিৱৰ্তন এই ঋতুৰ পৰিৱৰ্তন জলবায়ুৰ পৰিৱৰ্তন এইবোৰ এই নভৱা নিচিন্তাকে যে মানুহৰ উন্নয়নৰ কাৰণে যে আমি প্ৰকৃতি আমি ধ্বংস কৰি আছোঁ তাৰ পৰাই আহিছে তাৰ লগত এতিয়া আমি চাওঁ দুৰ্নীতি দুৰ্নীতি এনেকুৱা এটা বিষয় যিটো বিষয় যিহেতু দুৰ্নীতিক যদি এখন সমাজৰ পৰা এখন ষ্টেটৰ পৰা যদি আমি ওলাই কৰিব নোৱাৰো তেনেহ'লে কেতিয়াও এখন চৰকাৰে খুব ভাল ধৰণে কাম কৰিব নোৱাৰে আৰু যি কাম কৰিব সেই জনসাধাৰণে কেতিয়াও লাভ নহয় কাৰণ দুৰ্নীতিবোৰ সদায় সেই জনসাধাৰণ প্ৰজা আৰু ৰজাৰ মাজত থাকে মধ্যভোগী হৈ থাকে যিবোৰে সেই গোটেই যিখিনি লাভ পাবলগীয়া আছে প্ৰজা সেইখিনি সিহঁতে খাই পেলায় সেইকাৰণে চাব লাগিব যে যাতে সেই দুৰ্নীতি আমাক সম্পূর্ণ আমাৰ সমাজৰ পৰা আমাৰ ৰাজ্যৰ পৰা সম্পূর্ণভাৱে দূৰ হয় তাৰ কাৰণে যদি আমি বৰ্তমান সময়ত চাওঁ যে অসম চৰকাৰে বহুখিনি পদক্ষেপে লৈছে বিশেষকে বি জে পি গৱৰ্মেন্ট অহাৰ পৰা আমি যদি চাওঁ যে যিখিনি আমাৰ বিশেষকে চাকৰিৰ ক্ষেত্ৰতেই এ পি এছ ছিৰ কেলেংকাৰীটোকে ধৰি লওঁ যেনেকে মানে এ পি এচ চি যিখিনি এ পি এছ ছি দুৰ্নীতি কৰি চাকৰি দিয়া হ'ল তাৰ আচল যিখিনি দোষী সিহঁতক যিদৰে গ্ৰেপ্তাৰ কৰা হৈছে আৰু যি যি সকলে তেনেকে দুৰ্নীতিৰে চাকৰিবোৰ লৈছিলে সেই মানুহখিনিক ধৰা হৈছে তাৰপিছত বৰ্তমানো এতিয়া বিভিন্ন চাকৰি যিবোৰ ওলাইছে নতুন নতুন আৰু সেইবোৰত নতুন নতুন প্ৰাৰ্থীসকলে যোগ্য প্ৰাৰ্থীসকলে যেতিয়া চাকৰিবোৰ পাইছে আজি আমি গম পাইছোঁ যে সিহঁতে বিনা টকা দিয়ে নিজৰ কষ্টৰ ফলত চাকৰি সেইবোৰ শুনি ভাল লাগে যে এটলিষ্ট মানে সেইটোৱে সমাজখনক এটা সুপথেদি আগবঢ়ায় কাৰণ যেতিয়া সমাজত দুৰ্নীতি কম হ'ব সমাজৰ সমাজৰ ৰাইজে যেতিয়া চৰকাৰৰ ওপৰত আস্থা দেখাব আস্থা সেই আস্থা চৰকাৰে ৰাখিব তেতিয়াহে সমাজৰ মানুহখিনিয়ে বিশ্বাস কৰি আশা মানে পজিটিভ দিশে মানে সমাজখন গঢ়া দিশত আগবাঢ়ি যাব যদি সমাজ সেই চৰকাৰখনৰ ওপৰত সেই ৰাইজে যদি আস্থা হেৰুৱাই পেলায় তেনেহ'লে সেই তাৰ বিৰূপ প্ৰভাৱ এইটোয়ে হ'ব যে প্ৰত্যেকবাৰে ইলেকচনত বেলেগ বেলেগ চৰকাৰ আহিব আৰু তেতিয়া সেই উন্নতিৰ কাম যিটো আগৰ চৰকাৰে কল্পনা কৰিছিল সেইটো পিছৰ চৰকাৰে নকৰিবও পাৰে সেই বস্তুবোৰ চৰকাৰে সদায় চাব লাগে যে দুৰ্নীতিক যাতে যেনেকে হওক শেষ কৰিব লাগে দুৰ্নীতি শেষ কৰিলেহে আমাৰ যিবোৰ দৰিদ্ৰ বা আৰু আন যি যি আমাৰ মুখ্য সমস্যাবোৰ আছে যিবোৰ সমস্যাই আমাৰ ৰাজ্যখনক ক্ষিপ্ৰ গতিৰে উন্নতি কৰাত বাধা প্ৰদান কৰি আছে সেই সমস্যাবোৰ তেতিয়াহে সেইকাৰণে সমাজৰ পৰা দুৰ্নীতিক শিপাৰ পৰা উভালি পেলোৱাতো খুবেই প্ৰয়োজনীয় সামাজিক ন্যায়ৰ কথা কৈছে এখন চৰকাৰে যেতিয়া আমাৰ যেতিয়া চৰকাৰৰ ওপৰত চৰকাৰে যে ন্যায় প্ৰদান কৰে আমি যদি সেই চৰকাৰে চৰকাৰৰ মানে অন্তৰ্গত যিবোৰ বিভাগ মানে ন্যায়ৰ ক্ষেত্ৰত আমি কম পুলিচ এইবোৰ বিষয়ত যেতিয়া পুলিচে যেতিয়া ধনী দুখীয়া নোচোৱাকে পুলিচে দুৰ্নীতিমুক্ত হ'ব ধনী দুখীয়া নোচোৱাকে বিচাৰ দিব আৰু অন্যায় হোৱাৰ লগে লগে এটা অপৰাধ হোৱাৰ লগে লগে ব্য়ৱস্থা ল'ব তেতিয়া সমাজত সামাজিক ন্যায় প্ৰতিষ্ঠা হ'ব এই সামাজিক ন্যায় প্ৰতিষ্ঠা হ'লে সমাজ এখন শান্তিৰে আগবাঢ়িব পাৰে এই শান্তি স্থাপন হ'লেহে সমাজখন উন্নতিৰ ফালে আগবাঢ়িব সেইকাৰণে সমাজ এখনত শান্তি সামাজিক ন্যায় খুবেই প্ৰয়োজনীয় তাৰ পিছত যদি আহে নিৰাপত্তা নিৰাপত্তা খুবেই প্ৰয়োজনীয় আৰু এই সমাজখনত নিৰাপত্তা তেতিয়া আহিব যেতিয়া সমাজখনত নিৰাপত্তাৰ বাবে যিখিনি আমাৰ পুলিচ বাহিনী আছে আন যি যি বাহিনী চৰকাৰৰ অন্তৰ্গত সেই বাহিনীসকলে নিজৰ কাম সুচাৰুৰূপে পালন কৰিব তেতিয়াহে সমাজত নিৰাপত্তাটো আহিব আৰু ইয়াৰ বাবে সমাজৰ আমি প্ৰত্যেকটো নাগৰিকো দায়িত্বশীল হ'ব লাগিব আমি চাব লাগিব যে আমি যিখন চৰকাৰক ভোট দি চৰকাৰলে আনিছোঁ সেই চৰকাৰখনে সেই ৰাজনৈতিক দলটোৱে সেই কামখিনি কৰিব পাৰিছেনে নাই আমাক সেই নিৰাপত্তা দিব পাৰিছেনে নাই কাৰণ আমি যদি সেইটো নাচাওঁ আমি যদি সেই গুৰুত্বটো নিদিওঁ আমি সেই আকৌ যদি সিহঁতে যদি সেই নিৰাপত্তা দিবলৈ অক্ষম তথাপি সেই দলকে আমি ভোট দি আকৌ জিকাই আছোঁ তেনেহ'লে সেই একেই হৈ থাকিব আৰু সমাজৰ আমাৰ নিৰাপত্তা শেষ হৈ যাব আৰু আমি আমি সাধাৰণ প্ৰজাই তাৰ ভুক্তভোগী হ'ব লাগিব